ড্ৰয়িং কৰোঁতে মই শ্বেডিংটো ব্যৱহাৰ কৰি মই বহুত ভাল পাওঁ কিবা এটা বস্তু আঁকি তাৰপিছত ওপৰত শ্ৱেড ৰং কৰাতকৈও মানে মই শ্বেডিং কৰি ভাল পাওঁ আৰু মই শ্বেডিং কৰিবৰ কাৰণে মই বিশেষভাৱে এইচ বি পেঞ্চিল টু বি পেঞ্চিল ফ'ৰ বি পেঞ্চিল ছিক্স বি পেঞ্চিল আৰু টেন বি পেঞ্চিলটো মই বেছিকৈ ব্যৱহাৰ কৰোঁ আৰু যন যদি আপোনাৰ বেছি ক'লা কৰিব লাগে তেতিয়া আপুনি টেন বি পেঞ্চিলটো ব্যৱহাৰ কৰিব পাৰে আৰু ষ্টেশ্যনাৰীবিলাক খৰচী হয় অলপমান কিছুমান পেঞ্চিল মানে এটা পেঞ্চিল বিশ টকা ত্ৰিছ টকা তেনেকুৱা পেঞ্চিলটো কাঠৰ হয় বেছি টাইম বেছি বহুদিন নচলে মানে অকণমান কিবা ছবি কেইটামান আঁকিলে শেষ হৈ যায় তো সেইটো মই অলপ খৰচী বুলি ভাবোঁ আৰু যদি আপুনি ৰং কিনিব বিচাৰে তো বিশেষ বিশেষ ৰঙৰ বিশেষ বিশেষ দাম কিছুমান অতিশয় দামী ৰঙো কিনিবলৈ পোৱা যায় বা কেনভাচো অতিশয় দামি কিনিবলৈ পোৱা যায় তো খৰচী হয় মোৰ মতে খৰচী হয়